অঁ দাদা ধন্যবাদ দেই আপুনি যে ইমান দেৰিকৈ ইমান ৰাতিখন মোক আনি ঘৰত থলেহি তাৰ বাবে আপোনাক অশেষ ধন্যবাদ থাকিল আপোনালৈ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক